অঁ হেল্ল' দাদা মই আপোনাৰ গাড়ীত যে আহিছিলোঁ মই মানে আহি বোকাখাতৰপৰা যে যোৰহাটলৈ আহিছিলোঁ আপোনাৰ গাড়ীত আহি থাকোঁতে মই যোৰহাট আহি পালোঁহি বাৰু বৰ্তমান হেৰি আপোনাৰ মই পকেটত চাইছোঁ মোৰ মণি বেগটো নাই নহয় মই গাড়ীতে থাকি আহিলে আপুনি কিবা যেন তেনে উপায় এটা কৰি মোক মণি বেগটো দিয়াৰ ব্যৱস্থা কৰকচোন মই বৰুৱা চাৰিআলিতে ৰৈ আছো অঁ আপুনি আৰু হ'ব অকণমান দেৰি হ'লেও মোক দিয়কহি মই বৰুৱা চাৰিআলিতে থাকিম ঠিক আছে হ'ব এতিয়া মই ফোনটো ৰাখিছোঁ বাৰু